হেল্ল' এইটো ক'ত লাগিছে কাজল গাড়ীখনৰ মালিকৰ ঘৰত লাগিছেনে মই আপোনালোকৰ গাড়ীখন হাবুঙলৈ যাবলৈ ভাড়ালৈ বিচাৰি ফোন কৰিছোঁ মই আৰু মোৰ লগৰ দহজনমান যাম অহা পঁচিছ ডিচেম্বৰৰ দিনা মোৰ ঘৰ জোৰকটা নাহৰণি মই ৰাতিপুৱা সাত বজাত যাত্ৰা আৰম্ভ কৰিব পাৰিম নে যদি গাড়ীখন ছটা বজাত পোৱাকৈ পঠাই দিব